সৰুতে বহুত ছবিয়েই আঁকিছোঁ মই যেতিয়া সৰু আছিলোঁ ক্লাছ ফ'ৰত তেতিয়া ছবি পৰীক্ষাত ছবিিৰ আঁকিবলৈ আহিছিল এজোপা কলৰ সৈতে কলগজ মই বৰ ধুনীয়াকৈ আঁকিছিলোঁ আৰু সেই বিষয়ে মাষ্টৰে মুখ শিক্ষকজনে আমাক কৈছিল যে তুমি বৰ ধুনীয়া ছবি আঁকিছা এজোপা কলৰ কলগছৰ সৈতে এঠুোক কল তেতিয়া মই নিজকে নিজে বৰ আনন্দ অনুভৱ কৰিছিলোঁ ঘৰতো কৈছিলোঁহি আহি মা দেউতাক মা দেউতাক বহুত ভাল পাইছিল যে ছোৱালীজনীয়ে বৰ ভালকৈ ছবি আঁকিব পাৰিছে এই বুলি ভাবি ছবি আঁকি খুব ভাল পাওঁ সৰুতে বহু ধৰণৰ ছবি আঁকিছোঁ আৰু সেইবোৰৰ বাবে যেতিয়া কয় যে ভালকে ছবি আঁকিব পাৰিছা বুলি তেতিয়া বৰ ভাল লাগে গৌৰম গৌৰম্বিত অনুভৱ কৰোঁ ছবি আঁকি বৰ ভাল লাগে আৰ্ট পেপাৰ আৰু পেঞ্চিল ৰঙিলৰ সহায়ত ছবি আঁকিব পাৰি মোৰ বন্ধুবৰ্গ এইবোৰ বন্ধুবৰ্গ অভিভাৱক সকলোৱে মোক বহুত সহায় কৰিছে ছবি অকাৰ ক্ষেত্ৰত ফিডবেকবোৰ শুনি পাই বৰ ভাল লাগে আনন্দ পাওঁ বহু ধৰণৰ ছবি আঁকিছোঁ প্ৰাকৃতিক দৃশ্য আঁকিছোঁ কলবছ আঁিছোঁ ৰঙালাও আঁকিছোঁ অমিতা আঁকিছোঁ আম আঁকিছোঁ সৰুতে বহু ধৰণৰ ছবি আঁকিবলৈ পাইছোঁ ছবি আঁকতে ব্যৱহাৰ কৰা সঁজুলিসমূহ হ'ল আৰ্ট পেপাৰ পেঞ্চিল আৰ্ট পেপাৰ পেঞ্চিল ৰঙিল কাটাৰ ৰগৰ ইত্যাদি ন অ শিক্ষকে যেতিয়া কয় বা তুমি দৰ ধুনীয়া ছবি আঁকিছাালো তেতিয়া নিজকে নিজে বৰ গৌৰাম্বিত অনুভৱ কৰোঁ ভাল লাগে যেতিয়া কোনোবাই কয় ভাল ছবি আঁকিছা বুলি তেতিয়া বৰ ভাল লাগে ম মক

এই ব

আৰু